হেল্ল' হেল্ল' আপুনি হেল্ল' মানে ঘৰতে আছে ন আপুনি হয় কি কৰি আছে ঘৰত

আজিকালি কিবা মানে সকাম চকামত যায় নাযায় সমাজত ঘূৰে নুঘূৰে হয় বাকী ঘৰত ভালনে চবৰে ভালেই ভালেই আমাৰো ভালেই সকলোৰে অঁ এতিয়া কি কৰি আছে আপুনি হয় হয় গৰু মানে কেইজনী আছে মানে গাই গৰু কেইজনী আছে ঘৰত অ'কে আৰু গাখীৰ ওলাই আছে ন মানে গোটেইকেইজনীৰ কিমানকে ওলায় এজনীৰ আচ্ছা হয় আৰু কি কি আছে ঘৰত আপোনালোকৰ মানে কিবা পোহনীয়া কিবা অকল গৰুৱেই পোহেনে নে কিবা ছাগলী হাঁহ হয় আচ্ছা তাৰ পিছত আৰু কওকচোন বাকী

আচ্ছা

সেইটো হয় দিয়ক খেতিতো কৰিবই লাগিব ন ঠিক আছে ঠিক আছে হ'ব দিয়ক ভাল লাগিলে কথা পাতি বহুত দিনৰ মূৰত ফোন কৰিলোঁ